হেল্লো গগৈ ৰেষ্টুৰেণ্ট হয়নে হয় মই অৰ্ডাৰ দিব বিচাৰিছিলোঁ অঁ আপোনাৰ ৰেষ্টুৰেণ্টখন ভাল বুলি কোৱা শুনিছিলোঁ এইটো কাৰণে বোলো এবাৰ অৰ্ডাৰটো দি চাওঁ

হয় হয় মোক দুপিলেট মমো লাগিছিলে আৰু দুপিলেট চাওমিন দৰকাৰ হৈছিলে দিব পাৰিবনে

টাইমটো মোক চাৰে তিনিমান বজাৰ ভিতৰত লাগিছিলে হয় হয় ইমানটোলৈকে পাৰিবগৈ নে দিবলৈ অঁ ঠিক আছে বাৰু

অঁ এড্ৰেছটো লৈ ল'ব

ঠিক আছে বাৰু সময়মতে অৰ্ডাৰটো দিব বুলি আশা ৰাখিলোঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক